আমি আচলতে এওঁ লগত যাওঁ মই বহুত বহুত প্ৰগ্ৰাম বুলি ক'ব লাগিব পঢ়ি থকাৰপৰাই চিনাকি বাকী প্ৰথমে বন্ধু হিচাপেই চিনাকি হৈছিলোঁ তাৰপিছত লাহে লাহে লাহে লাহে আমি চিনাকি হৈ আজৰি চিনাকি হ'লোঁ দুয়োটা চিনাকি হৈ আমি ধৰক দুয়ো কেতিয়াবা যাওঁ আৰু বিশেষ নাযাওঁ কেতিয়াবা যাবলগীয়া হয় বা ফুৰিবলৈ যাওঁ কেতিয়াবা ৰাস পালনাম এনেকৈ এনেকুৱা উৎসৱবিলাকত কেতিয়াবা যাওঁ বা বিহুৱে সংক্ৰান্তিয়ে তেওঁ যাওঁ যাওঁ ক'ৰবাত ফুৰিবলৈ ৰাস চাবলৈ যাওঁ পালনাম চাবলৈ যাওঁ আকৌ ভাওনা ভাওনা চাবলৈ যাওঁ তেনেকুৱাবিলাকত আমি মানে দুয়ো লগখাই যোৱা হয় বাৰু গৈছিলোঁ বা যাওঁ ভালেই লাগে গৈ পেলাই কাৰণ এইবিলাক ৰাস পালনাম এনেকৈ এইবিলাক চাই ভাল লাগে লগৰো দুই এক লগ পাওঁ তেওঁৰ লগৰো দুই এককৈ লগ পায় ময়ো পাওঁ তেনেকৈ তাহাঁতবিলাকৰ লগত চিনাকি হোৱাহোৱি হয় চিনাকি হোৱাৰ পিছত আমি মানে চিনাকি আৰু কি আৰু আমি চাহ খাম কিবাকিবি খাওঁ মেলো ফূৰ্তি কৰোঁ তেনেকৈ আৰু আমি মানে ভাল লাগে আৰু থাকি মেলি ৰাতিটো ৰাস হ'লেও মানে ৰাতিটো তাতেই কটাওঁ বা এই পালনাম চাওঁ বজাৰ সোমাই এনেকুৱা চাওঁ এই এইবিলাক চাওঁ কিবাকিবি লওঁ এনেই আৰু মানে ফুৰোঁ আৰু চাওঁ চায়ো ভাল পাওঁ আমি কিনা বেচা বস্তুখিনি আমি চাওঁ এই এই এই পৰ্দাবিলাক চায়ো ভাল লাগে তেনেকৈ ৰাস পালনামত বহুত যিহেতু বহুত মানুহ হয় ৰাস ৰাস বহুত মানুহেই হয় পালনামত মানুহেই হয় তেনেকৈ যাওঁ বা কেতিয়াবা চিনেমা চাবলৈও যাওঁ চিনেমা চাওঁ তাৰপিছতে আকৌ ভাওনা আহিল ভাওনা চাওঁ পূজা দুৰ্গা পূজা সময়ত পূজা চাওঁ তেনেকৈয়ে আৰু কিবাকিবি এনেকৈ মানে এই বিভিন্ন ৰকমৰ উৎসৱ পাৰ্কত আহিলে মানে আমি কি হয় এই দুয়ো লগ খাওঁ খাই আমি এই চাওঁৱেই আৰু মানে ভাল লাগে আৰু এই এই ল'ৰা ছোৱালী হোৱাৰ পিছতো আমি সপৰিয়াল কৰি পেলাই আমি তেনেকেই মানে চাওঁ আটাইকেইটা গোট খাই লৈ ল'ৰা ছোৱালীকো দেখুৱাওঁ আমি নিজেও চাওঁ তেনেকৈ ওলাই মেলি গ'লে মানে মনবিলাক অলপ ভাল লাগে মন মনবিলাক অলপ মানে বহুত ভাল লাগে মানে মনবিলাক কিবাকিবি টেনচন থাকিলেও টেনচনবিলাক আমাৰ ফ্ৰী হয় এই দুয়োৰে সেইটো কাৰণেও আমি ওলাই যাওঁ অলপ ওলাই এনেই হ'লেও ওলাই যাওঁ বা কিবা কামত হ'লেও ওলাই যাওঁ বজাৰ সমাৰ হ'লেও ওলাই যাওঁ তেনেকৈ আৰু মানে বিভিন্ন কামত ওলাই যাওঁ বা কাম নহ'লেও আমি অকণমান বাইকত উঠি পিনে ওলাই যাওঁ আৰু অকণমান বা আজি অকণমান ওলাই যাওঁ এনেই ওলাই যাওঁ অমুকত যাম তামুকত যাম তেনেকৈ বুলি অকণমান ওলাই মেলি যাওঁ আৰু অকণমান এনেই সেয়ে ভাল লাগে মানে সেইবিলাক গ'লে মনবিলাক বহুত ভাল লাগে এনেকৈ কিছুমান পাৰ্ক চাওঁগৈ পাৰ্কবিলাকত ভাল লাগে তেনেকৈ এনেকৈ মেলা চাওঁগৈ তাৰপৰা আকৌ কিবাকিবি মানে সাংস্কৃতিক সন্ধিয়া থাকিলে তেনেকুৱা প্ৰগ্ৰেমবিলাকত যাওঁ এটা তেনেকুৱা তেনেকুৱা আৰু ধৰণৰ একে বিভিন্ন ধৰণৰ কিছুমান মানে হৈ থাকেতো তেনেকুৱা বিভিন্ন ধৰণৰ হোৱা সেইবিলাক মানে সাংস্কৃতিক সন্ধিয়া ৰাস পালনাম কি ভাওনা সত্ৰ সত্ৰত যাওঁ কেতিয়াবা সত্ৰবিলাক চাই ভাল লাগে চাৰিওফালে আমি সত্ৰত যাওঁ প্ৰভু ঈশ্বৰ সেইবিলাক মানে সেৱা সৎকাৰ কৰোঁ এইবিলাক গৈ মেলি ফটো চটো লওঁ এই তেনেকৈ মানে আমি তেনেকৈ মানে দিনকেইটা মানে দিন পাৰ কৰোঁ আৰু মানে তেনেকৈয়ে মানে বহুত ভাল লাগে মানে বা এতিয়াও গৈ আছোঁ তেনেকৈ আমি আগতেও গৈছিলোঁ এতিয়াও যাওঁ বা জীয়াই থকালৈকে আমি তেনেকৈয়ে মানে থাকিম বুলি ভাবিছোঁ মানে ফুৰ্তিকৈ বা তেনেকৈ ভালকৈ ফুৰা চকা কৰি মেলি আমি তেনেকৈ মানে থাকিম আৰু একো মানে আমাৰ মাজত একো হেৰি নোহোৱাকৈ তেনেকৈ ফুৰি মেলি ভালেই লাগে চব এইবিলাক চাই ভাল লাগে এতিয়া আমি এতিয়া ৰাস আহি আছে আমি ৰাস চাম পালনাম চাম এতিয়া পূজা যাম আমি আগতেও গৈছোঁ বা এতিয়াও যাম তেনেকৈ আহি আছে সেইবিলাক বা এতিয়া ভাওনা আহিব লক্ষ্মী পূজা আহিব তেনেকৈ সেইবিলাকত মানে আমি ভাল লাগে আৰু ফুৰি মেলি মানে বহুত ভাল পাওঁ মানে চাই মেলি যিহেতু ৰাসত ৰাসৰ পৰ্যায়বিলাক ভাল লাগে চাই বা ৰাস চাই ভাল লাগে এনেকৈ বা আমি কিবা এই দিহানাম চিহানাম হ'লেও আমি তেনেকৈ সেইবিলাকলৈও আমি যাওঁ ফুৰা চকা এই কেতিয়াবা বা কিবা বিয়া এই সবাহ খাবলৈ গ'লেও আমি তেনেকৈয়ে এই লগতে যাওঁ মানে ভাল লাগে গৈ তেনেকৈ আমি মানে এই টাইম পাছ কৰোঁ আৰু আজৰি টাইমকণ আজৰি টাইমকণ আমি তেনেকৈ পাছ কৰোঁ কামৰ কাৰণে হ'লেও কামেই কৰিলোঁ বোলে আজি কাম নাই আমি দুয়ো ওলাই যাওঁ বা তেনেকৈ হ'লেও আমি ওলাই গৈ গৈ বিভিন্ন ধৰণৰ নোযোৱা জেগাবিলাকলৈ যাওঁ আমি নোযোৱা জেগাবিলাক চাওঁগৈ কেনেকুৱানো বা নৈৰ কাষলৈ যাওঁ নৈৰ কাষৰ সেইবিলাক চাই বহুতেই ভাল লাগে সেইবিলাক চাওঁগৈ সেইবোৰ চাই মেলি বহুত ভাল লাগে মানে এইবিলাক চাই তেনেকৈয়ে মানে টাইমটো পাছ কৰোঁ আৰু মানে